হয় কোনে কৈছে হয় অৰ্ণৱ আচ্ছা আমাৰ অৰ্ণৱ টিকলা আচ্ছা আচ্ছা কওক কওক বাইদেউ

হয় তাৰ মানে আচলতে আপোনালোকে চাওক ল'ৰা ছোৱালীবিলাক এইটো বয়সত বাৰেণ্য বয়স বুলি কয়তো আমাৰ বাৰেণ্য বয়সত তাহাঁত এনেও অলপমান চঞ্চল হয়েই কিবা হয়েই বন্ধু বন্ধু বন্ধুবৰ্গৰ সংগ বাঢ়ে এইখিনি সময়ত নতুন নতুন চিন্তাধাৰা নতুন নতুন তাহাঁতৰ কিউৰিচিটি বহুত বেছি হয় গতিকে সেইগিলাখানৰ কাৰণে তাহাঁতি আলটিমেটলি মেইন যোনটো বস্তুত ফ'কাচ কৰিব লাগে তাহাঁতে সেইটো বস্তুত ফ'কাচ কৰবা নো নোৱাৰা হৈ গ'ল লাষ্টত যোনটো পঢ়া গতিকে সেইটো ইমান চিন্তাৰ বিষয় নহয় বাৰু হয় বাৰু মই কথাটো চাইছোঁ বাৰু অৰ্ণৱেই নহয় তাৰ লগৰ আৰু দুইজনমান আছে ল'ৰাখিনি বিৰাট প্ৰমিচিং ল'ৰা ল'ৰা ছোৱালী গোটেইখিনি আছে বিৰাট প্ৰমিচিং এইটো সেইটোৱে পঢ়া শুনা পঢ়া শুনা সি একদম হেৰিয়ে কৰি আছে মানে তাৰ মানে তাৰ মানে টাইমতে পঢ়ে বা হমৱৰ্কখিনি সি কৰাখিনি আনে প্ৰায়ে আনে কোনোবা এক দুইদিন মিচ হয় মই তাক এটা দুটা ধমকিও দিওঁ সৰু সুৰা সেইটো সিমান চাবালগীয়া হেৰি নহয় বাকী তাৰ বাকী তাৰ এক একটিভিটিজ বা এক্সট্ৰা কেৰিকুলাৰ একটিভিটিজ যথেষ্ট ঠিকে আছে ৱাট ঠিকে আছে আপোনাৰ আপুনি কথাখিনি হেৰি কৰাৰ কাৰণে ভাল লাগছি এট লিষ্ট আপুনি কনচাৰ্ণ হয় ল'ৰা ছোৱালীটোক লৈ গতিকে এটা কাম কৰক হয় কওক কওক

হয় গম পাইছোঁ গম পাইছোঁ আপনাৰ আপনাৰ কনচাৰ্ণটো একদম বুজি পাইছোঁ বাইদেউ এটা কাম কৰক অহা অহা সপ্তাহৰ মংগলবাৰে মই তাহাঁতৰ ডায়েৰীত লিখি দিলোঁ হয় অহা সপ্তাহৰ মংগলবাৰে আমাৰ এখন পেৰেণ্ট টিচাৰৰ মিটিং এখন আছে আপোনালোকে আহক আপুনি আহক দাদাকো লৈ আহক একেলগে বাকী গোটেই হেৰিখিনি আহিব গাৰ্জেনখিনি আহিব তাতে একেলগে কথা পাতি পেলাই ভালকৈ হেৰি কৰিম দিয়ক শ্বৰ্টআউট কৰিম দিয়ক মই একদম বঢ়িয়াকৈ বঢ়িয়াকৈ যি আছে যি নাছে গোটেইখিনি পাতিম দিয়ক আছে দিয়ক সেইখিনি আহিলে গোটেইখিনি গম পাব একেলগে একো নাই আপুনি আহক একদম মংগলবাৰে মংগলবাৰে আহক মই এনেও হয় মংগলবাৰে মই ইয়াৰ আগৰদিনা এনেও লিখি দি পঠামে দিয়ক দিয়ক ঠিক আছে ঠিক আছে